অসমবাসীয়ে নিজৰ পৰিচয়ৰ বাবে কেনেকৈ তেওঁলোকৰ নিজৰ ভাষা ব্যৱহাৰ কৰি তেওঁলোকৰ নিজৰ পৰিচয় দাঙি ধৰে সেইটো কবলৈ গ'লে বা যদি মই ক'বলৈ যাওঁ সেইটো এটা দীঘলীয়া কাহিনী হৈ পৰিব আচলতে ক'বলৈ গ'লে অসমৰ ভাষা হৈছে অসমীয়া আৰু অসমীয়া হৈছে অসমৰ চৰকাৰী ভাষা আৰু ৰাজ্যিক ভাষা ই হৈছে অসমবাসীৰ মাতৃয়ো মাতৃভাষাও ই ভাৰতৰ অন্যতম স্বীকৃতি ভাষা প্ৰাচীনৰপৰা আধুনিক যুগলৈকে যদি ক'বলৈ যাওঁ কেইবাটাও অসম সম্প্ৰদায় হওক বা নতুন জাতি বা ভাষিক বা সামাজিক গোটৰ প্ৰবাস হওক অসমবাসীৰ সৈতে সদায় আত্মীকৰণ অব্যাহত ৰাখিছে মানে অসমীয়াৰ লগত সদায় সেই সংযোগটো ৰাখিবলৈ চেষ্টা কৰিছে যদিও তেওঁলোকৰ উপভাষা মানে জীৱনশৈলী হওক আৰু পৰম্পৰা মানে যদিও সিহঁতৰ পৰম্পৰা পৃথক হয় তথাপিও মানে মানুহৰ মানে সকলো মানুহেই অসমীয়া মানুহে একত্ৰিত হোৱাৰ অনুভূতি আছে আৰু সেই অনুভূতিয়ে সকলো অসমীয়া মানুহকে একেলগে বান্ধি ৰাখে